হয় কওকচোন হয় হয় হয় হয় কওক

হয় হয় ৰুম ৰুম ভাড়াটো আপোনালোক কেইজন থাকিব তিনিজন হয় হয় তিনিজনত আপোনালোকৰ আমাৰ মোৰ মানে ৰুমত ঘৰো আছে আৰু আপুনি ৰুমো ল'ব পাৰে তাৰে ৰুমৰ এক্সট্ৰা মোৰ ভাড়া হ'ল তিনি হাজাৰ টকা আৰু যদি ঘৰ লয় তেতিয়াহ'লে দহ হাজাৰ টকা ৰুম ল'লে আপোনালোকৰ তিনিজনৰ তিনি হাজাৰ টকা লাগিব

ৰুম আপোনাৰ দুটা হ'ব এটা কিটছেন হ'ব বা পাকঘৰ হ'ব আৰু এটা ৰুম হ'ব ওম বাথৰুমতো পাবই বাথৰুমটো আপোনালোকৰ নিজৰে হ'ব কি কয় হয় হয় লগতে লগতে লগতে পাব লগতে পাব আপুনি আপুনি কাইলৈ মানে আহক কাইলৈ আপুনি দুটামান বজাত আহক

হ'ব হ'ব আপুনি যেতিয়া ফ্ৰী থাকে তেতিয়াই আহিলেই হ'ব এড্ৰেছটো আপোনাৰ তেজপুৰ টাউনতে মেইন টাউনতে দৰং কলেজৰ বেক ছাইদে হয় কওকচোন কিবা এটা কম মানে আপুনি আহিব কালি তেতিয়া কিবা এটা কম বেছ কৰিম আৰু হয় হয় ঠিক আছে হয় ঠিক আছে আপুনি চাৰিটামান বজাতে আহিব অ আপুনি অহাৰ আগতে এবাৰ মোক ফোন কৰি ল'ব হয় হয় এইটো নাম্বাৰতে কৰিব ঠিক আছে হয়

হয় হয় চাই যাবহি নাই নাই ফেন চেন আগৰ পৰাই থাকিব ফেন আগৰ পৰাই আছে বিচনা চিচনাও সব আছে বাৰু